অসমৰ শিক্ষা ব্যৱস্থাই বহুতো বহুত বেছি মানে সিহঁতক এনেকে ৰিক্ৰুইটমেণ্ট অফ টিচাৰছ লাগি আছে টেট কনট্ৰেকচ্যুৱেল টিচাৰচ ইন ছাৰ্ভিচ ইহঁতক ট্ৰেইনিং দিয়ে যাতে সিহঁতে আৰু ভালকে সিহঁতক ছাত্ৰ ছাত্ৰীবিলাকক শিকাব পাৰে যেনেকে ট্ৰেইনিং দিলে সিহঁতৰ নিজৰ মানে নিজৰ গ্ৰথ হ'ব নিজৰ গ্ৰথ হ'লে তেতিয়াহ'লে সিহঁতে বেছি এক্সপিৰিয়েঞ্চ হৈ যাব যাতে সিহঁতক কি কি পঢ়াব লাগে কি কি পঢ়াব নালাগে শিক্ষক মানে ছাত্ৰ ছাত্ৰীবিলাকক সিহঁতে ভালকে আৰু যিখিনি নাজানে সিহঁতেওতো পঢ়াটো সদায় মানে সদায় শেষ হোৱা বুলি নহয় ন সদায় মানে বাঢ়িয়ে থাকে যিমানে পঢ়োঁ আমি সিমানে নলেজ বেছিকে আমি গেইন কৰোঁ সেইকাৰণে যিমানে সিহঁতক ট্ৰেইনিং নিদিয়ক কিয় আৰু সিহঁতে সিহঁতৰ নিজৰ এক্সপিৰিয়েঞ্চ মতেই ছাত্ৰ ছাত্ৰীবিলাকক শিকাব গতিকে ছাত্ৰ ছাত্ৰীৰো জ্ঞান হ'ল আৰু সিহঁতৰো অলপমান নিজৰ ভালকে ট্ৰেইনিং হ'ল আৰু সিহঁতক কণ্ট্ৰেকচ্যুৱেল টিচাৰত দি থয় মানে এটা কণ্ট্ৰেক্টত থাকে যাতে ইটো কণ্ট্ৰেক্টটো খতম হৈ গ'লে আৰু নেক্সট যাতে কৰিবলৈ ট্ৰাই কৰে যেনেকে সেই এনেকে সিহঁতৰ মানে এক্সপিৰিয়েঞ্চ হৈ যাব এক্সপিৰিয়েঞ্চ হ'লে সিহঁতে আকৌ প্ৰমচন পাব হেনেকে বহুত কিবাকিবি সিহঁতক ট্ৰেইনিং দিব লাগে সিহঁতক যদি ভালকে ট্ৰেইনিং হয় তে গোটেই ব্যৱস্থা শিক্ষা মহাবিদ্যালয় বা হেনেকুৱা গোটেই ভালকে পঢ়াব আৰু এনেকে হ'লে সিহঁতৰ বাকী অসমত যিমানগৰাকী এতিয়া যুৱক যুবিকা আছে সিহঁতে আহিব পাৰে আৰু হিহঁতে ভাবিব যে এইটো মহাবিদ্যালয়টো বহুত ভাল ইয়াতে বহুত ভাল শিক্ষক শিক্ষয়িত্ৰী আছে গতিকে আমি এইটোতে যাওঁ চ' সিহঁতে ভালকে পঢ়ায় চ' সিহঁতৰ তাত যাব চবে হেনেকে বহুত সিহঁতৰ সিহঁতৰ কলেজৰ কলেজ বা সিহঁতৰ স্কুলটোৱে বহুত নাম হৈ যাব সেনেকে সেইকাৰণে আগতে বহুত অভাৱ আছিলে গতিকে ভিলেইজ এৰিয়াত মানে গাঁও অঞ্চলত সিহঁতক ইমান অভাৱ বহুত বহুত অভাৱ আছিলে মানে শিক্ষকৰ মানে সিহঁতক ভাল ট্ৰেইনিং দিয়াৰ কোনো মানুহ নাছিলে এতিয়া অসমৰ শিক্ষা ব্যৱস্থাই বহুত কিবাকিবি দিছে সিহঁতক যেনেকে ট্ৰেইনিং কৰাবলে দিছে গতিকে আৰু টেটৰ থ্ৰোদি বহুতবিলাকে শিক্ষক শিক্ষয়িত্ৰীয়ে এক্সাম দিব পাৰে সেইটো ক্লীয়াৰ কৰি পেলাই আৰু সিহঁতে সিহঁতৰ সিহঁতক পষ্টিং ক'ৰবাত বেলেগ বেলেগত হ'ব যেনেকে গাঁও অঞ্চলত য'ত নাই এডুকেশ্যন ফেচিলিটি তাতে সিহঁতে যাব তাতে যাই পেলাই সিহঁতৰ গোটেই শিক্ষক গোটেই ছাত্ৰ ছাত্ৰীবিলাকক শিকাব সেনেকে সিহঁতৰো ভাল হ'ল আৰু সিহঁতৰ অঞ্চলটোৰো একদম ধুনীয়াকে ডেভলপমেণ্ট হৈ গ'ল চ' গতিকে ভাবোঁ যে এতিয়া আগতকৈ আগতকৈ এতিয়ালৈ মানে শিক্ষকৰ অভাৱ ইমান এটা বেছিকে হোৱা নাই যদিও গাঁওৰ অঞ্চলত অলপ অলপ আছে বাত আমাৰ গুৱাহাটী মহানগৰীত ইমান নাই মানে ভালকে সিহঁতে ভালকে সিহঁতে পঢ়া পাতি কৰিব পাৰে আৰু শিক্ষক মানে আৰু ছাত্ৰ ছাত্ৰীবিলাকেও যাব পাৰে আৰু সিহঁতে ভালকে পঢ়াবও পাৰে